অঁ এই বিষয়ত মই ক'বলৈ গ'লে মই নিজে প্ৰাণায়াম আৰু যোগাসন কৰি যথেষ্টখিনি সুফল মই পাইছোঁ মই আজি প্ৰায় হেৰি হ'ল চাৰি বছৰমান পাঁচ বছৰমান হৈ গ'ল মই প্ৰাণায়াম আৰু যোগাসনটো নিয়মিতভাৱে কৰোঁ আৰু সাধাৰণতে মই ৰাতিপুৱাই প্ৰাণায়ামটো কৰোঁ চাৰি বছৰমান পাঁচ বছৰমান হৈ গ'ল মই প্ৰাণায়াম আৰু যোগাসনটো নিয়মিতভাৱে কৰোঁ আৰু সাধাৰণতে মই ৰাতিপুৱাই প্ৰাণায়ামটো কৰোঁ ৰাতিপুৱা মই উঠি সাধাৰণতে অকণমান এগিলাছ পানী খাই লওঁ তাৰ পিছত মই প্ৰাণায়াম আৰম্ভ কৰোঁ তাৰ পিছতে দুই এক ব্যায়ামো কৰোঁ প্ৰায় এক ঘণ্টা বা কেতিয়াবা ডেৰ ঘণ্টা ইমানখিনি কৰোঁ আৰু এইবিলাক কৰি মই নিজৰ শৰীৰটোৰ ওপৰত মই এটা চিন্তা কৰিছোঁ যে মানসিক আৰু শাৰীৰিকভাৱে মই যথেষ্টখিনি আগতকৈ সবল মানে উপভোগ কৰিছোঁ তাৰমানে এতিয়া খুব ভালেই হেৰি কৰিছোঁ যেনে মানে আপোনাৰ ধ্যানটো বৰ ডাঙৰ বস্তু আগততো ঋষি মুনিবিলাকে সাধাৰণতে হেৰি কৰিছিল ধ্যানে কৰিছিল কিন্তু বৰ্তমান আকৌ আমাৰ হেৰি তেনেকুৱা ধৰণৰ ধ্যানটো কৰা নাযায় কিন্তু এতিয়া ব্যায়াম বা প্ৰাণায়ামৰ জড়িয়তে এইখিনি কথা হয় বুলি মই ভাবোঁ আৰু এইটোৰ ক্ষেত্ৰত মনটোও যথেষ্টখিনি ভাল লাগে আৰু দিনটোৰ কাৰণে খুব এটা ভাল লাগে মই নিজেই পোৱা অনুভৱটো মই ব্যক্ত কৰিছোঁ মোৰ এই ৰাতিপুৱা যদি মই প্ৰাণায়াম বা ব্যায়ামখিনি কৰোঁ তেতিয়া দিনটোৰ কাৰণে মই বৰ মানে সতেজ অনুভৱ কৰোঁ খুব ভাল লাগে দিনটো অন্যান্য দুই এটা কাম কৰিও মনটো ভাল লাগে আৰু খুৱা লোৱাবিলাকতো এতিয়া এটা নিয়মীয়া ব্যৱস্থা গ্ৰহণ কৰিছোঁ মই এতিয়াৰ পৰা কি হয় মোৰ এতিয়া অন্য শাৰীৰিকভাৱে কোনো অসুখ বিসুখ তেনেকুৱা এতিয়ালৈকে হোৱা নাই আৰু মানসিকভাৱেও মই আগতকৈ যথেষ্ট উন্নত বুলি মই অনুভৱ কৰিছোঁ গতিকে আচলতে কি হয় ব্যায়ামটো মই কৰিব লাগে বুলি ভাবোঁ আৰু দ্বিতীয়তে এতিয়া আমাৰ শাৰীৰিক পৰিশ্ৰমবিলাক মানুহৰ কমি গৈছে গতিকে এনে ক্ষেত্ৰত ব্যায়ামটো য যথেষ্ট প্ৰয়োজন আছে আৰু ব্যায়ামৰ ভিতৰত কিন্তু মই জনাত আকৌ খোজ কাঢ়িলেও হয় কিন্তু মই খোজ কঢ়াতো বিশেষ নাই তেনেকুৱাকৈ খোজ কাঢ়িলে ধৰক আধা ঘণ্টা এক ঘণ্টা যদি খোজ কাঢ়িব পৰা যায় তেতিয়াও হয় বহুতে খোজ কঢ়া দেখিছোঁ কিন্তু মই এনেই সিমানখিনি বাহিৰত তেনেকৈ খোজ ছোজ কঢ়াতকৈ মই ঘৰতে থাকি এই প্ৰাণায়ামখিনি সাধাৰণতে কৰোঁ আৰু মই জনাত এই যেনে খোজ কঢ়াটোটো ব্যায়ামৰ ৰজা বুলিয়ে কয় খুব এটা ভালেই আৰু তাৰ পিছতে সাঁতোৰা চাইকেল চলোৱা এইবিলাকো ভাল চাইকেলতো মোৰ মানে ব্যৱহাৰ হয় মই বাইক বা তেনেকুৱা ব্যৱহাৰ নকৰোঁ চাইকেলেৰে মই ইঠাইৰ পৰা সিঠাইলৈ সাধাৰণতে বজাৰ সমাৰ কৰিবলৈ চাইকেল ব্যৱহাৰ কৰোঁ গতিকে সেইটো এটা ভাল আৰু প্ৰাণায়ামটো কৰিবলৈ গ'লে মই কিন্তু এটা কথা দেখিছোঁ যে ৰাতিপুৱা অন্ততঃ খুব ৰাতিপুৱাই কৰিব পাৰিলে সূৰ্য উদয়ৰ আগত কৰিব পাৰিলে খুবেই ভাল হয় কিন্তু তথাপিতো কেতিয়াবা মোৰ অকণমান দেৰি হ'লেও মই প্ৰাণায়ামটো কৰো উঠাত কেতিয়াবা দেৰি হয় আৰু কেতিয়াবা এনেকুৱা হয় ৰাতিপুৱাৰ ভাগত কৰিব নোৱাৰিলেও মই আকৌ আবেলি অৰ্থাৎ গধূলি মই পা প্ৰাণায়ামখিনি গধূলি কৰোঁ গতিকে এনেকৈ বৰ্তমান চলি আছোঁ মই মোৰ ফালৰ পৰা মই এইটোৱে কওঁ যে মই নিজেই ইয়াৰ এটা সুফল মই পাইছোঁ গতিকে এই বিষয়ত মই এনেকুৱা এটা চিন্তা কৰিছোঁ যে সকলোৱে প্ৰাণায়াম কৰক ব্যায়াম কৰক কৰিলে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ মন কৰিবলগীয়া কথা হ'ল যে নিজৰ স্বাস্থ্যটো যদি ভালে ৰাখিব লাগে তেতিয়া আজিকালিতো এইবিলাক যত্ন লোৱাতো দৰকাৰেই গতিকে নিজে যদি এই যত্নটো আমি কৰোঁ তেতিয়াহ'লে আমি ভাবোঁ যে আমাৰ যিটো বৰ্তমান হাৰত মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ এইবিলাকো নিশ্চয় কিছু উপশম হ'ব আৰু অকল প্ৰাণায়াম বুলি নহয় প্ৰাণায়ামৰ লগে লগে খোৱা লোৱাৰ ক্ষেত্ৰতো কিছু সংযত হ'ব লাগে যেনে আমি ৰাতিপুৱা শুই উঠিয়েই আমি হেৰি খাব লাগিব পানী খাব লাগিব পানী খাবলৈ বুলি কওঁতে আমি সাধাৰণতে মুখ নোধোৱাৰ আগতে পানী খাব লাগে তেনেকুৱা ক্ষেত্ৰত আমি ভাবোঁ যে এই নিয়মবিলাক যদি পালন কৰে মানুহে তেন্তে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব কিন্তু এই নিয়মবিলাকৰ ব্যতিক্ৰমে মানুহৰ মানে কি মানসিক শাৰীৰিক এই যি উৎকৰ্ষ সাধন হ'ব লাগে সেইখিনি কথা কেতিয়াও নহয় গতিকে